দৈগ্ৰুম বাগিচা খেলপথাৰ লোকেশ্যন মৰঙী উন্নয়ন খণ্ড চেণ্ট মেৰিজ হাই স্কুল লোকেশ্যন মৰঙী উন্নয়ন খণ্ড ৰাজহ চক্ৰ কাৰ্যালয় লোকেশ্যন মৰঙী উন্নয়ন খণ্ড মৰঙী মহাবিদ্যালয় লোকেশ্যন মৰঙী উন্নয়ন খণ্ড দৈগ্ৰুং বাগিচা হাই স্কুল লোকেশ্যন মৰঙী উন্নয়ন খণ্ড